অঁ আপুনি কি মচলা কথা ক'লে বাৰু অঁ অঁ অঁ অঁ এইবোৰ আছে মচলা এইবোৰ এই ধনিয়া আছে তাৰ পিছত আকৌ তেজপাত পাব আপুনি তাৰ পিছত আদা নহৰু এইবিলাক তাৰপৰা আকৌ এইবোৰ ইলাচি দালচেনি মিঠি এইবোৰ তেনেকুৱা লাগে আপোনাক কেনে কেনেকুৱা লাগিছিলে বাৰু অঁ আপুনি এতিয়া কিমান বিচাৰে অঁ অঁ পাব পাব অঁ পাব আদাও পাব আদা এতিয়া আপোনাক জাতি আদা লাগেনে নে মৰাণ আদা লাগেনে অঁ অঁ এনেই ভোজৰ কাৰণে জতি আদাটোৱে ভাল চেণ্টৰ কাৰণে মৰাণ আদাটো ঔষধিৰ কাৰণে বেছিকৈ বিচাৰে মানুহে অঁ অঁ অঁ অঁ সৰু আলু আছে অঁ অঁ আছে শাক চবজি এইবোৰ আপুনি এতিয়া কবি পাব বেঙেনা পাব কবি গোটেইকেইটাই পাব এই ফুলকবি বন্ধা বকলি আকৌ ওল আপুনি কেনেকৈ বিচাৰে আৰু সেইমতে দিব পাৰিম বাৰু অঁ অঁ সকলোৱে আছে এতিয়া আৰু মচলা এইবোৰ আপুনি পাচফোৰণ এইবোৰ যি বিচাৰে সকলোৱে আছে এই অঁ জিৰা কালা জিৰা এইবোৰ আকৌ মেথি এইবোৰ তেনেকৈ আপুনি ধৰি লওক পেকেট চিষ্টেমত নিওঁ ক'লেও পাৰিব বা ৱেট কৰি পেলাই আপুনি অকণমান সৰহীয়াকৈ নিওঁ তেনেকৈও পাৰিব আৰু ইভাগে এইবিলাক জলকীয়া কাশ্মীৰ জলকীয়া এইটো কালাৰৰ কাৰণে অঁ সেইটো পাবাব অঁ অঁ আৰু ধনিয়া হা অঁ অঁ অঁ পাব পাব পাব পাচফোৰণো পাব অঁ অঁ এই আপুনি যেনেকৈ বিচাৰে এইব পেকেট ছিষ্টেম বিচাৰিলে সেইবিলাক তেনেকৈ ৱেটত আছে বা আপুনি ধৰি লওক এনেই ইভাগেও নিওঁ ক'লে আপুনি বোলে দুশ গ্ৰাম নিয়ে এশ গ্ৰাম নিয়ে

কেজিকে বিচাৰিলে তেনেকেও পাব সৰহীয়াৰ কাৰণে আপোনাক ইনেই কিহৰ এতিয়া জানুৱাৰী পাৰ্টি নে ডিচেম্বৰৰ পাৰ্টিৰ কাৰণে লাগিছিলে লাষ্ট ডিচেম্বৰ অঁ অঁ যদিহে আপোনালোকে সৰ হয় হয় মচলাটো এইটো থৈ দিলে বেয়া হোৱা বস্তু নহয় এইটো যিটো শুকান অঁ শুকান মচলাটো এইটো খালী আৰু এই ধনিয়া পাতটোহে আপুনি ধৰি লওক এইটো পিছাকৈও এইটো গুড়িকৈও পাব বা এইটো কেঁচাকৈও কেঁচা ধনীয়াা পাব বা তেজপাত এইবোৰ পাব জলকীয়া চলকীয়া ইত্যাদি কৰি জলকীয়া আপুনি এনেই ধৰি লওক মচলা হেৰিয়াত এইটো দাইলত দিয়া এইটো শুকান কাশ্মীৰ এইটো ৰঙা জলকীয়াটো সেইটো পাব বা এনেই আপুনি চালাদ তালাদ বনাই খাবৰ কাৰণে এইটো আপুনি অঁ অঁ অঁ ঘৰতে এইবোৰ আমাৰ চাপৰি আছে অঁ সেই তেনেকৈ চাপৰিতে কৰিছোঁ খেতি বৰ বেছি নাই হ'লেও মানে সকলোৱে আছে আৰু দুবিঘা তিনি বিঘামান অঁ অঁ সকলোৱে তেনেকৈ কম কমকৈ অলপ অলপ লগাই থৈ দিছোঁ আৰু অঁ অঁ অঁ অঁ অঁ অঁ আপুনি অঁ কিমানমান লাগে ধৰি লওক আপোনালোকে এইটো অকলে আহিবনে নে আৰু কোনোবা আহিব অঁ অঁ হ'ব হেৰি অঁ অঁ হ'ব হ'ব আৰু হেৰি নহয় আপোনালোকে এতিয়া কোন দিনা আহিব কি কথা মই আকৌ আমাৰ বেপাৰ বানিলৈও যায় নহয় সেইটো কাৰণতে বজাৰ আমি মঙলবাৰ শনিবাৰ আৰু বাকী ডেইলি বজাৰ হয় কেতিয়াবা সুবিধা হ'লে যাওঁ সদায় ডেইলি বজাৰ ন'বহোঁ আমাক আপুনি আহিলে মানে ৰাতিপুৱা সোনকালে আহিব লাগিব বা নহ'লে থৈ থৈ দিলে মানে তেতিয়া আমি ধৰি লওক কাৰোবাক হ'লেও থৈ বা নিজে হ'লেও আনক হ'লেও পঠিয়াই পিনে থাকিম আৰু যদি বজাৰৰ দিন হয় অঁ বজাৰৰ দিন হ'লে মানে তেতিয়া ধৰি লওক মোৰ বদলি বেলেগ এজনক মানে আমাৰ আৰু যায় আমাৰ ঘৰৰ মানুহ তেওঁ লগত ধৰি লওক সহায় কৰি দিবৰ কাৰণে বেলেগক হ'লেও পঠিয়াম অঁ তেতিয়া মই ৰৈ দিম অঁ অঁ অঁ অঁ হ'ব আৰু হেৰি কৰিব আপুনি

এইটো বাৰু গম পালোঁৱে কোন দিনাখন আহিব সেইটো আপোনালোকে জনাব আৰু এনেই কিমান কিমান লাগে আপোনালোকে এনেই অকণমান হেৰি এটা কৰি দিবচোন অঁ অনুমান এটা লাগে আপুনি অঁ তেতিয়া আমি মানে বজাৰলৈ ব অঁ অঁ বজাৰলৈ মানে চিঙাৰ লগতো ধৰি লওক আপোনালোকৰ কাৰণেও ধৰি লওক শাক চবজিটো আমি চিঙি থৈ দিব লাগিব নহয় তেতিয়া নহ'লে আপোনালোকে আকৌ চাপৰিৰপৰা তোলাৰপৰা অকণমান সময় ৰ'ব লাগিব আপোনালোকৰো যাতে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব আপুনি খালী জনালেই হ'ব এই এতিয়া অঁ অঁ হ'ব দিয়া